অঁ অঁ হেল্ল' বাইদেউ অঁ হেৰি হেল্ল' বাইদেউ আপুনি লখিমণী বাইদেউ নেকি বাৰু অঁ আপুনি ডক্তৰো নেকি বাৰু অঁ অঁ মোৰ মানে হেৰি দাঁতৰ ডক্তৰ হয় ন অঁ অঁ মোৰ মানে এই দাঁতবিলাক ইমান গুৰিবিলাক তেজ ওলায় আৰু বিষায় আৰু কিবা এই ঘাঁ লগা নিচিনা লাগে তেনেকুৱা মানে একো এটা খাব নোৱাৰি আপুনি কিবা হেৰি দিব পাৰিব নেকি বাৰু দৰৱ পাতি মোৰ মানে হেৰি এইবাৰ প্ৰথমে হৈছে আৰু তাকে মানে লগে লগে ডক্তৰক মানে দেখাওঁ বুলি ভাবিছিলোঁ আকৌ সেই গতিকে মানে লগে লগে দেখাইছোঁৱে দেখাব যাম বুলিয়ে ভাবিছোঁ আকৌ সেইকাৰণে আপোনাৰ নম্বৰটো পাই কেনে আপোনালৈ ফোন এটা মাৰিলোঁ আকৌ নাইখোৱা নাইখোৱা হয় বাইদেউ

হয় হয় হয় হয় হয় হয় অঁ

হয় হয়

অঁ বাইদেউ হেৰি নহয় এতিয়া মই আপোনাক ফোনটো পালোঁ বাৰু আপোনাৰ এতিয়া চেম্বাৰখন কোনখিনিতে আছে বাৰু ডিব্ৰুগড়ত আছে অঁ অঁ অঁ তেন্তে সেই হয় হয় হয় তিনিটা বজাত ন

অঁ হয় হয় সিমান টাইমতে যাম বাইদেউ অঁ অঁ অঁ অঁ ফিজটো লৈ যাব লাগিব অঁ অঁ হয় হয় হয় হয় অঁ অঁ দৰৱৰ কাৰণে বেলেগকৈ লৈ যাম বাৰু আকৌ ফিজটো থাকিবই বাৰু

অঁ বিষৰ টেবলেট খালে মানে অঁ হয় হয় সেই দেখায়ে খাম বুলিয়ে মানে আপোনালৈ কল এটা কৰিলোঁ আকৌ হয় হয়

হয় হয়

ইমানখিনি কৰিবই লাগিব তেতিয়াহে ভাল হ'ব আৰু হয় বাইদেউ অঁ অঁ অঁ গম পাইছোঁ বাইদেউ অঁ টান বস্তু নেখাওঁ বাৰু

হয় বাইদেউ মই তিনিটা বজাত তেনে আপোনাক লগ কৰিমগৈ আপুনি চেম্বাৰতে থাকিব অঁ হয় বাইদউ মই গৈ আছোঁ তেন্তে দেই অঁ হ'ব দিয়ক অঁ অঁ ঠিক আছে ঠিক আছে